মোৰ ভ্ৰমণ কৰি ভাল পোৱা কিছুমান প্ৰিয় ঠাই হ'ল যেনেকৈ ধৰক শ্বিলং চেৰাপুঞ্জী কাজিৰঙা শিৱসাগৰ মাজুলী মায়'দিয়া তাৰ পিছত আৰু তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু বহুতো আছে বৰ্তমান মোৰ এগিটাই মনত পৰিছে আৰু বহুত তেনেকুৱা জেগা আছে য'ত নিকি গৈ ভাল লাগে এতিয়া এই এইখিনি জেগাৰ ভিতৰত শ্বিলঙত গৈ এতিয়া শ্বিলংতো ধুনীয়া ঠাণ্ডাৰ পৰিৱেশ পাহাৰীয়া জেগা গৰম দিনত তাত গৈ ভাল লাগে আৰু চেৰাপুঞ্জী আপোনাৰ গৈয়ো ভাল লাগে তাত তাত ৱাটাৰফল আছে আৰু ধুনীয়া ডাঙৰ লেক এটা আছে আৰু কাজিৰঙা হ'ল আপোনাৰ কাজিৰঙাতো জানেই এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত আৰু তাত গৈ বহুত আমাৰ ইয়াত ভিৰ ভাৰৰ পৰা গৈ তাত জীৱ জন্তুবিলাক দেখি তাত থাকি বা তাত ফূৰি ভাল লাগে শিৱসাগৰত আছে আমাৰ অতীতৰ আহোম ৰজাৰ দিনৰ ৰংঘৰ কাৰেংঘৰ সেইবিলাক আমাৰ পুৰণা অতীতৰ কিছুমান চি চিহ্ন হিচাপে আছে সেয়া চাবলৈ গৈয়ো ভাল লাগে আৰু ধৰক মাজুলী আছে মাজুলীত মুখা শিল্পৰ কাৰণে বিখ্যাত আৰু ৰহাঞ্জলি বহুকেইখন সত্ৰ আছে যিকিখন আমি চোৱাটো অতি প্ৰয়োজনীয় আৰু সেইবিলাকত গৈ বহু কথা শিকিব পাৰি আৰু জানিব পাৰি আৰু তেনেকৈ মায়'দিয়াত ধৰক মায়'দিয়াত আপোনাৰ ঠাণ্ডা দিনত তাত শ্ন'ফল হয় সেইবিলাকত থাকি বা সে তেনেকুৱাবিলাক পাই আমাৰ এইফালেতো সেইবিলাক নহয় সেইবিলাক চাবলৈ গ'লে ভাল লাগে আৰু তিনিচুকীয়া টিলিঙা মন্দিৰ হ'ল এখন বহুত মানে বিশ্বাসযোগ্য এখন ঠাই আৰু ধেৰ টিলিঙা মন্দিৰত বহুতে গৈ পেলাই বহু ধৰণৰ কিছুমান প্ৰাৰ্থনা কৰি বহু ফলো পাইছে তো এইবিলাক জেগাত গৈ বহুতো ভাল লাগে